মই মাছ ধৰিবলৈ সাধাৰণতে জাল জুলুকি আৰু বৰশী মই বৰশী বাই আটাইতকৈ ভাল পাওঁ গতিকে বৰশীত মই সময় বহুত কটাই দিওঁ বৰশী বাই আৰু জাল মাৰিও ভাল পাওঁ আগৰ মানুহে মাছ মাৰিছিল খাল সিঁচিছিল জান জুৰি সিঁচিছিল এনেকৈ সিঁচি সিঁচি বহুত কষ্ট কৰি মাছ মাৰিছিল কিন্তু এতিয়া সেইবোৰ মানুহে এৰিছে এৰি আৰু মানুহৰ সময়ৰ বহুত অভাৱ এতিয়া কিছুমান মানুহে মাছ ধৰিবলৈ এৰিও দিছে বজাৰত যিহেতু সব মাছ পোৱাই হৈছে বজাৰৰ পৰাই মাছ কিনি আনে তেতিয়া মানে খুব কম সময়ৰ ভিতৰত হৈ যায় কিন্তু যিবোৰ মানুহে মাছ ধৰি ভাল পায় সেইবোৰ মানুহে মাছ এতিয়াও ধৰিয়েই থাকে যেনে মই মাছ ধৰি বিৰাট ভাল পাওঁ সেইকাৰণে মই বৰশী বাই বহুত সময় কটাই দিওঁ কেতিয়াবা আৰু আশ্ৰা জাল মাৰোঁ এনেকৈ মই মাছ ধৰি বিৰাট ভাল পাওঁ সেইকাৰণে মই মাছৰ হেৰিত মই সময় কটাই দিওঁ আৰু কেতিয়াবা সুবিধা পালে জুলুকি বাওঁ জুলুকিৰে মাছ ধৰোঁ এনেকৈ মই মাছ ধৰি বিৰাট ভাল পাওঁ কিন্তু মই বজাৰৰ পৰা মাছ খুব কমেই আনো মই নিজে মাছ হেৰি কৰিয়েই মই বিৰাট ভাল পাওঁ গতিকে মই মাছ সেইকাৰণে এতিয়াও টাইম পালে মই মাছ ধৰোঁ আৰু যিকোনো পদ্ধতিৰে হওক জুলুকিয়েই হওক বৰশীয়েই হওক নাইবা আশ্ৰাজালেই হওক এইবোৰে মই মাছ ধৰি এতিয়াও নিজৰ হেৰিখিনি মই নিজে যোগাৰ কৰি লওঁ